আকা আমাৰ অসমটো এটা সেউজীয়াৰে ভৰা পূৰা গছ গছনিৰে ভৰা আমাৰ এটা ৰাজ্য আমাৰ ৰাজ্যটো খুবেই ফুলে ফলে লগতে আমাৰ নেচাৰেল বিউটীকেইটা আমাৰ যোনটো নেচাৰেল বস্তুকেইটা বহুত ভাল আৰু বহুত পাকৈত আমি এইকেইটা সদায় বচাই ৰাখিব লাগে আমাৰ যোনকেইটা আমাৰ আহা জেনেৰেশ্যন ফিউচাৰ জেনেৰেশ্যনকেইটা হ'ব ইহঁতৰ কাৰণে এইকেইটা পৰাপক্ষত বহুত ভাল হ'ব তাহাঁতৰ যদি আমি এইকেইটা বস্তু ধ্বংস কৰিব লওঁ তেন্তে আমাৰ এইকেইটা যোনটো সেউজীয়া বতৰ এই বায়ুমণ্ডল এইকেইটা চব বেয়া হৈ পৰিব যোনটো নেকি অত্যাধিক বেয়া সেইটোৰ বাবে আমাৰ যোনটো ব্যৱস্থা ৰাজনৈতিক ব্যৱস্থাকেইটাই বহুতো নতুন নতুন পলিচিছ সুৰক্ষাৰ কাৰণে বহুতগাল বেলেগ বেলেগ নতুন পলিচিছ ওলাইছিলে সেই পলিচিছ কেইটাই মেইনলি ইহঁতক এইটোৱে ক'ব বিচাৰিছিলে যে আমি ফৰেষ্টকেইটা সদায় ভালকৈ আমি সুৰক্ষা কৰিব লাগে ভালকৈ থ'ব লাগে আৰু যোনকেইটা জংঘল জংঘলৰ জেগাকেইটা আছে সেইকেইটাত গছ গছনি নাকাটিব লাগে যিমান গছ গছনি আছিলে আৰু পাৰিলে ৰুব লাগে তেতিয়া কি হ'ব আমাৰ কাৰণে সেউজীয়া এই বাতাৱৰণটো আকৌ থাকি যাব যোনটো কি আমাৰ আহা জেনেৰেশ্যন আহা ফিউচাৰ জেনেৰেশ্যনৰ কাৰণে বহুত ভাল পৰাপক্ষত বহুত ভাল উপলব কৰিব পাৰিম আমি সেইটো উপলব কৰিবৰ কাৰণে আমি গছ গছনি এতিয়া কাটিব নালাগে আৰু পাৰিলে গছ গছনি এতিয়া ৰুব লাগে তেনেকেই অসমত ফ'ৰেষ্ট পলিচি আহিছিলে দুহেজাৰ চাৰিত যোনটো কি এটা ভাল উদাহৰণ কৰিব পাৰি যোনটো যোনটো ফৰেইন পলিচি আমাৰ ৰাজনৈতিক ব্যৱস্থাই আমাক এতিয়া মানে ইনট্ৰ'ডিউচ কৰিছিলে সেইটো মেইনলি আমাক দেখাবৰ কাৰণে যে আমি এনভাইৰণমেণ্টটো ভালকৈ থ'ব লাগে আমাৰ এই বাতাৱৰণটো ভালকৈ ষ্টেবল হৈ থাকিব লাগে আমাৰ যোনটো নেচাৰেল বস্তুকেইটা থাকে আমাৰ কালচাৰকেইটা আমাৰ চব দায়িত্বকেইটা আমি চব সেইকেইটা ভালকৈ বচাই ৰাখিব লাগে আৰু নন এইটো প্ৰটেক্টিভ এৰিয়াছ কেইটা যোনটো থাকে আমি যোনটো বচাই ৰাখোঁ জংঘল এৰিয়াছ কেইটা সেইকেইটা ভালকৈ থ'ব লাগে গছ গছনি নকটাকৈ আমি পাৰিলে আৰু ফৰেষ্টকেইটা বচাব লাগে নতুন গছ গছনি লগাব লাগে যোনটো দি আমাৰ পৰাপক্ষত বহুত ভাল হ'ব আৰু ঘৰকেইটা বনাই যোনকেইটা জংঘল চংঘল কাটি কেনি সেইকিটা পৰাপক্ষত আমি বহুত কমাব লাগে সেইটোদি আমাৰ অত্যাধিক লাভ হ'ব আৰু আমি নতুন নতুন গ্ৰীণ ইনিচিয়েটিভ ল'ব লাগে যেনেকৈ হৈ গ'ল আমি ধৰক বেলেগ এটা সৰু ল'ৰা ছোৱালী যোনটো কি সৰু ল'ৰা কালিক আমি সিহঁতক বুজাব লাগে কি আমি এই সেউজীয়া বাতাৱৰণৰ ইম্পৰ্টেঞ্চটো কেনেকৈ আমি সৰু পৰাই এইকেইটা বচাই ৰাখিব লাগে আৰু কেনেকৈ আমি নতুন নতুন গছ গছনি ৰুব লাগে সৰুৰ পৰা ইহঁতি গম পোৱা হ'লে ইহঁতি বহুত ভাল আৰু পৰাপক্ষত বহুত গ্র' কৰিলেহেঁতেন এনভাইৰণমেণ্টটো